মেকানিকেল মই মেকানিকেলটো এক্সোৱেলী মই ডিপ্ল'মা হিচাপে মোৰ মানে ডিপ্ল'মা হিচাপে মই এইটো মানে সেই কৰা নাই মোৰ মেকানিকেলটো এক্সোৱেলী মই মোৰ এটা চখ আছিল যে ইঞ্জিনিয়াৰ পিছপিলে নামটোৰ পিছপিনে ইঞ্জিনিয়াৰ লাগিব লাগে সেইবাবে মই মেকানিকেলৰ এইটো দিশত গৈ ইঞ্জিনিয়াৰ ডিপ্ল'মাটো ল'লো মোৰ প্লাচ মেকানিকেলৰ আগপিনে যোৱাৰ কোনো মোৰ পৰিকল্পনা নাই প্লাচ মই এতিয়া মোৰ ইপিনে মই ডিগ্ৰীটো মই ডিগ্ৰী ফিফট ছেমৰ মই এইটোৰ থ্ৰ'ইদেহে মই বাকিখিনি মোৰ লাইফৰ কাম যি আগন্তুক মানে মোৰ প্লেনিং মই এইটোৰ থ্ৰ'ইদিহে কৰিছোঁ মই মেকানিকেলৰ লাইনটোত মোৰ এটা লাভ হ'ব মোৰ ডিগ্ৰীটো কমপ্লিট হোৱাৰ লগে লগে ইপিনে মই মেকানিকেলৰ যিটো মেকানিকেলৰ থ্ৰ'ইদিয়ে জে ই এ পি এচ চি আছে জে ই এ পি এচ চিত মই ট্ৰাই কৰিব পাৰিম সেইটো এটা মোৰ মানে চখ হিচাপে থাকিলেও মোৰ সেইটো এটা আছে আগন্তুক আগন্তুক প্লেনিং প্লাচ ইপিনে মই আজিকালি বিভিন্ন ধৰণৰ ডিগ্ৰী পাছ কৰাৰ পিছত বিভিন্ন ধৰণৰ পোষ্ট ওলাই যেনে পুলিচে হওক বা পুলিচ এ এচ আই হওক বা বেলেগ আন কিবাই হওক যথেষ্ট ধৰণৰ পোষ্ট ওলাই তেনেবোৰ পোষ্টত মই মানে জব কৰাৰ কাৰণে আগ্ৰহী মোৰ এইটো কমপ্লিট হোৱা নাই বাৰু ডিগ্ৰীটো ডিগ্ৰীটো কমপ্লিট হোৱাৰ পিছত মই ইয়াৰ থ্ৰ'ইদি গৈ কিনে আন ধৰণৰ বিভিন্ন ধৰণৰ জব আছে মই তেনেকুৱা ধৰণৰ জববোৰতহে মানে মনোনিবেশ কৰিবলৈ ইচ্ছা আৰু